মই হাঁহ কুকুৰা ঘৰৰ ধান গুটি ধান খুৱাওঁ গুটি ধানৰ লগত তুঁহ গুৰি এমুঠি খুৱাওঁ তুঁহ গুৰি কম পৰিমাণে তুঁহ গুৰি দিওঁ তুঁহ গুৰি দি মই এনেকৈ ওজন আৰু লগত তোমাৰ কচু কচু বুটলি আনো কচু বুটলি সিজাওঁ নিমখ চিমখ দি সিজাই কচু তুঁহ গুৰি এই আৰু গুটি ধানৰ লগত হাঁহক যদি খুৱাওঁ হাঁহটো সোনকালে ৱে'টো আহে তোমাৰ আৰু বাঢ়িবলৈ সক্ষম হয় হৈ মই সেনেকৈ বজাৰত বিকোঁ বিকোঁ হাঁহ হাঁহ বিকি এটাত মই পাঁচশকৈ বিকোঁ বজাৰতো বিকো এইপিনি মই বেপাৰী মানে মুঠকৈ বেপাৰী লৈছোঁ ডেইলি তেওঁলোকে দোকানত কাটিবলে নিয়ে কাটিবলৈ ডেইলি তোমাৰ মোৰ ৰেগুলাৰ মানে পঞ্চাছটা পঞ্চাছটাকৈ এই প্ৰতি দুমাহ মূৰে মূৰে মই পঞ্চাছটা পঞ্চাছটা আনি থাকোঁ আনি মই সেইভাগে গুটি ধান কিনি লওঁ কিনি লওঁ মোনৰ হিচাপে গুটি ধান কিনি কিনি এনেকৈ ধান কিনি পিনি মানে মানে হাঁহ হাঁহক দি মই ল'ৰা ছোৱালীকো মানে পঢ়াইছোঁ পঢ়াইছোঁ আৰু দুটকা মই বেংকতো ৰাখিব পাৰিছোঁ তেল নিমখো খাবলৈ হৈছে হাঁহ কিন্তু ভালকৈ পুহিব পাৰিলে বহুত ইনকম আছে হাঁহত হাঁহৰ ইনকমটো সিমান মানে মোৰ লোকেল আৰু ঘৰৰপৰাও মানে নিয়েহি এই হাঁহ ঘৰৰপৰাও মানে ঘৰৰপৰাও বিকো পঞ্চাছ আৰু পাঁচশকৈ মই খালী অকল হাঁহটো মই হেৰিকৈ হেৰি নকৰোঁ মই ঘৰত পোৱালি নিদিওঁ মই চব পোৱালি কিনি আনো ঘৰত উমনি নিদিয়াকৈ মানে পোৱালি কিনি আনো পোৱালি কিনি আনিয়ে মানে মই হেৰি কৰোঁ এই পোহোঁ ডেইলি মই গঁড়াল দুটা আছে প্ৰথম এটাত তাতে পাৰ্ট পাৰ্ট কৰি থৈছোঁ পোৱালি এক্সট্ৰাকৈ পোৱালি এক্সট্ৰাকৈ থওঁ ডাঙৰ হোৱাৰ লগে লগে অকণমান বেলেগ এটা এটা ষ্টেপত থওঁ আৰু অকণমান হেৰি অহাকেইটা বেলেগ এটা ষ্টেপত থওঁ একেবাৰে বিকিব পৰাকেইটা বেলেগকৈ ষ্টেপত থওঁ মোৰ আৰু পুহিবলৈ মেলি থ'বলৈও মই ডাঙৰবোৰ চব মেলি দিওঁ মেলিবলৈও মোৰ ওচৰতে জান এটা আছে জানটো আৰু পথাৰ আছে বাৰিষা দিনততো পথাৰতে থাকে এতিয়া খৰালি দিনতো মোৰ জান এটা আছে নদী এখন নদীখনতো মানে মই মেলি থৈ দিওঁ মই গোটেই বাৰমাহ মানে হাঁহৰ হাঁহ পালন কৰিবলৈ মই সক্ষম হৈছোঁ সক্ষম হৈ মানে বহুত মই ল'ৰা ছোৱালী পঢ়াই মেলি মানে বহুতখিনি বস্তু মানে ঘৰৰ ঘৰুৱা বস্তু বহুত ল'ব পাৰিছোঁ লোকক দুই চাৰি টকা দিবও পাৰিছোঁ পাৰিছোঁ এতিয়া তাৰমানে মই বহুত মানে ইনকমৰ হেৰি বুলি মই ভাবিছোঁ কুকুৰা কুকুৰাও সেনেকৈ মই হাঁহৰ লগত কুকুৰাও লৈছোঁ কুকুৰাও মই এক্সট্ৰাকৈ থওঁ হাঁহো এক্সট্ৰাকৈ থওঁ থওঁ ডাঙৰ ইভাগে ফাৰ্মো ফাৰ্মকৈ মানে হেৰি কৰা নাই মই গঁড়ালেই ডাঙৰ ডাঙৰকৈ গঁড়াল মানে ইমান ডাঙৰ নহয় পাৰ্ট পাৰ্ট কৰি লৈছোঁ সিয়াতে মই তুঁহ গুৰি চুঁহ গুৰি মানে এনেকৈ ফলীয়া চলিয়া চটিয়াই সিহঁতৰ জেকটো নাহিবৰ কাৰণে মই ভালকৈ হেৰি কৰি লৈছোঁ হাঁহৰ মানে কেজিকৈ বিকিলে তোমাৰ কেজিকে মই বিকোঁ কেজিকৈ চাৰে তিনিশ বেপাৰীয়ে নিয়ে মোৰ কিন্তু দুই কেজিৰ ওপৰত মোৰ হাঁহৰ মানে দুই কেজিৰ ওপৰত গুটি ধান খোৱা হাঁহ কাৰণে মোৰ ৱেইটটো দুই কেজিৰ ওপৰত হৈ যায় মোৰ বান্ধি মেলি থৈ দিলে অকণমান ৱে'ইটটো কমেহে মই সেইকাৰণে প্ৰায় বেছিভাগ মই বান্ধোনতহে থওঁ ঘৰ এনেই বাৰী পানীত বৰকৈ মেলিবলৈ হাঁহটো মেলিব নালাগে ৱে'ইটটো অকণমান কমি যায় কিন্তু মই প্ৰায় বান্ধোনতে মই কিন্তু সৰুতেহে এইবোৰ দানা কিনা দানা ইউজ কৰোঁ মই কিন্তু এমাহহে ইউজ কৰোঁ মই এমাহৰ পাছত মানে কিনা ইউজ নকৰোঁ মই চব ঘৰলীয়া ঘৰলীয়া বস্তু খুৱাওঁ আৰু বন চন খাবলৈ দিওঁ বামত মেলি দিওঁ বনৰ কাৰণে বন চন খায় হেৰি খায় সেইকাৰণে কুকুৰাও সেই বন চন খাবলৈ মেলি দিওঁ মই প্ৰায়ভাগ লোকৰ অনিষ্ট কৰিবলৈ নিদিওঁ মই ঘৰতে বান্ধি মানে থওঁ থৈ মেলি তাৰমানে এইভাগে মই পুহি মেলি ল'ৰা ছোৱালী কিতাপ পত্ৰ অনা ফিজ দিয়া মই এইভাগে মোৰ এজনী ছোৱালী এজনীটো মই প্ৰাইভেট কলেজত প্ৰাইভেট কলেজতে মই পঢ়াব পাৰিছোঁ এইবোৰৰপৰাই মানে এইবোৰ পুহি মেলিয়ে মানুহজনো চাকৰি বাকৰি নাই নাই দুইজন দুইজনে এনেকুৱা এই হাঁহ চাহবোৰকে আপদাল কৰি তেৱোঁ আপদাল কৰে মইয়ো আপদাল কৰোঁ আপদাল কৰি মানে সেইভাগে আমি বেচ পাই বেচ গোটেই বাৰ মাহ মানে মোৰ ঘৰত মানুহে বিচাৰি গ'লেও গোটেই বাৰ মাহেই মানে হাঁহ পাব পাৰি পায়ে আৰু হাঁহ হওক কুকুৰা হওক মোৰ ঘৰলৈহে মানুহ মানুহ যায় এনেকৈ মোকে দেখি এতিয়া ওচৰতেও এঘৰ দুঘৰ এনেকৈ পুহিবলৈ লৈছে লৈছে ইনকমটো ভাল দেখি মানে এইভাগেই মানে হেৰি কৰি মেলি চলাই মেলি কৰি খাই আছোঁ আৰু উপায় নাই নহয় নহ'লে এনেকৈয়ে চলিব লাগিব